অঁ মই মানে স্কুলৰ প্ৰিন্সিপালে কৈছিলোঁ আপোনাক মানে আমি বিচাৰিছিলোঁ

মানে আমাৰ আপোনাৰ জুলাইৰ এক তাৰিখে পাতিছোঁ মানে গৰম বন্ধতে আমি সেইটো কাৰ্যসূচী লৈছোঁ অঁ মানে আপুনি পাৰিবনি বাৰু চেমিনাৰখন বা আলোচনা চক্ৰত মানে উপস্থিত থাকিব অঁ ঠিক আছে আপুনি পিছৰ তাৰিখ এটা কওকচোন বাৰু কোন তাৰিখে পাৰিব অঁ ঠিক আছে বাৰু আলোচনা চক্ৰৰ আপোনাৰ মূল বিষয়টো আছিল অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ মানে সংৰক্ষণৰ ওপৰত অঁ ঠিক আছে বাৰু আপুনি তেতিয়াহ'লে আপোনালোকৰ লগত আমি পোন্ধৰ তাৰিখৰ আগত যোগাযোগ কৰিম বাৰু আকৌ অঁ ঠিক আছে বাৰু দিয়ক